অঁ কওকচোন

আপোনাৰ ডৰ্জন এশ বিছ টকা কম বাইদেউ বেছিকৈ ল'লে কম হ'ব এই বাইদেউ আশীকৈ নহ'ব বাইদেউ মোক কিনাই বাইদেউ পৰিছে আশী দিলে মোৰ লচ হ'ব নহয় নহয় বাইদেউ নহয় নহয় আপুনি গোটেই মাৰ্কেট ঘুৰি চাওক মুঠ নহয় নহয় বাইদেউ আপুনি গোটেই মাৰ্কেট ঘূৰি চাওক মোতকৈ কমত কোনো দিব নোৱাৰে

এই বাইদেউ কিবা এটা মিলাব আৰু আশী টকাত নহয় ঠিক আছে আপোনাৰ কাৰণে মই এৰি দিছোঁ এশ পোন্ধৰ টকা দিব এই বাইদেউ মোৰ কিনাই পৰিছোঁ এশ পোন্ধৰ টকা মই নিজৰ মূলত দি আছে আপোনাক এই বাইদেউ নব্বৈ টকাত কি হ'ব মই অনা মূল চুল একো নুঠিবই দেখুন এই বাইদেউ আৰু কিবা লাগিব নেকি আপোনাক বেলেগ আপেল হ'ব আপেল দুইশ ষাঠি টকা এই নহয় কিমান দিম কিমান দিম তাকেতো কিমান ঠিক আছে আপুনি হেৰি দি ডেৰশ কৰি দিওঁ অঁ ডেৰশ বোলে দুশ পঞ্চাছ কৰি দিব